হাঁহ কুকুৰা বুলি ক'লেনো কি ক'ম হাঁহ কুকুৰা আমাৰ ঘৰতে আছে হাঁহ কুকুৰা আমিও ঘৰত পোহোঁ নোপোহা নহয় আমিও গাঁৱলীয়া মানুহ যে হাঁহ কুকুৰা আমি হাঁহটো সাধাৰণতে ধৰি লওক খাম হিচাপত নহয় ঘৰুৱা হিচাপত বেছি নহয় বিছ পঁচিছটা ত্ৰিছ চল্লিছটামানকৈ পোহোঁ কুকুৰাও থাকে তেনেকৈ ধৰি লওক চল্লিছ পঞ্চাছজনী কুকুৰা থাকে তাৰপিছত মতা চতা থাকে আৰু মানে মিলাই মেলি পোহোঁ আৰু ঘৰতে গড়াল আছে গড়াল সাজি লওঁ সৰু সুৰাকৈ ৰাতিপুৱা শুই উঠি মানেতো আপোনাৰ চাৰিটা পাঁচটামান বজাততো কুকুৰাবিলাকে ডাক দি দিয়ে মানে পূৰা ডাক দিয়াৰ লগে লগে কুকাৰবোৰ পূৰা চিঞৰ বাখৰ লগাই দিয়ে মানে মেলিবলৈ আৰম্ভ হয় খাবলৈ তেওঁলোকে হুলস্থুল লগাই থাকে ৰাতিপুৱাই ৰাতিপুৱাই আমি উঠোঁ আৰু উঠি মেলি মানে প্ৰথমে অলপ চাউল দিওঁ ধান দিওঁ এনেকৈ দানা চানা অলপ দিওঁ মানে বাচনত তেওঁলোকক দিয়া ছটিয়াই দিওঁ কিছুমানক বাহিৰলৈ ওলাই আহে ছটিয়াই দিওঁ তেওঁলোকে খায় তেওঁলোকক দানা চানা দি খাই শেষ হোৱাৰ পিছত মেলি দিওঁ মানে মেলি দিলত তেওঁ কুকুৰাবিলাক যায় যোৱাৰ পিছত মানে যিটো আমাৰ গড়াল ধৰি লোৱা সেই গড়ালটো মানে চাফা কৰোঁ পূৰা প্ৰথমে মানে বাহনি মাৰি ঝাৰু মাৰি পূৰা ক্লিন কৰি ক্লিন কৰাৰ পিছত মানে অলপ ব্লিচিং পাউডাৰ মাৰি দিওঁ তাৰমানে কি হয় কুকুৰা গড়ালবিলাকত মানে হাঁহ গড়ালবিলাকত প্ৰায় মানে সৰু সৰু এজাত হোমি টাইপ বস্তু পোৱা যায় মানে পৰা সেই আমনি মানে বিশেষকৈ মানে হোমিটো কুকুৰা হাঁহ যেতিয়া কণী উমনি দিয়া হয় ন পোৱালি জগাবৰ কাৰণে সেই পোৱালি জগোৱা সময়ত মানে বেছি হয় বস্তুটো সেই বস্তুটো অঁতৰাবৰ কাৰণে মানে আমি প্ৰায় ব্লিচিং পাউদাৰ চূণ হওক এনেকৈ মানে ইউজ কৰোঁ মানে পূৰা গড়ালটো চাইডে চাইডে মাৰি দিওঁ বেৰবিলাকত মাৰি দিওঁ তলখনত মাৰোঁ তাৰপৰা আকৌ অলপ ঝাৰু চাৰু মাৰি দিওঁ পকা মানে তলটো যদি পিচ হয় সাধাৰণতে আমি কুকুৰা গড়াল গাঁৱত তলটো পিচ নকৰোঁ কাৰণ কেলেই তেওঁ যিবিলাক কুকুৰা হাঁহে হাগে ন সেই হগা গুটো মানে আমাৰ খেতিত দিবলৈয়ো সুবিধা হয় মানে খেতিত দিবলৈয়ো মানে সুবিধা হয় সেইকাৰণে মানে বিশেষকৈ তেনেকৈয়ে থওঁ মানে কেঁচা কৰি পচন সাৰৰ লেখীয়া হৈ যায় মানে যদি পকা হয় মানে তেতিয়া কি হয় সেই গুটো মানে আমি মানে কি যিটো হাঁহ কুকুৰাৰ পাইখানা সেই পাইখানাটো মানে আমাৰ লোকচান হৈ যায় পানী মাৰি দিওঁ আমি পকা হ'লে উটি গুচি যায় সেইকাৰণে মানে মাটিতে থওঁ চাফা তাফা কৰি মেলি ব্লিচিং শ্লিচিং মাৰি মেলি চাফা কৰি মেলি পূৰা গড়ালটো কেতিয়াবা ধৰি লওক হোমিৰ কাৰণে কিছুমান মেডিচাইন পায় ন মেডিচাইনবিলাক আনিলে ধৰি লওক স্প্ৰে কৰি দিওঁ স্প্ৰে থাকে স্প্ৰেয়ত দি মানে পানী মিলাই মেলি স্প্ৰে মাৰি দিওঁ স্প্ৰে মাৰি মেলি পূৰা ক্লিন কৰি থওঁ আকৌ এটা ডেৰটামান বজাত আহে কুকাৰ খাবলৈ দিওঁ সোমাই ধৰি লওক সোমাই মেলি সোমোৱা পিছত বান্ধোঁ তেওঁলোকক বান্ধি আকৌ দুই তিনটা বজামানত আকৌ গুচি যায় তেতিয়া আকৌ অলপ ঝাৰু চাৰু মাৰি মেলি চাফা তফা কৰি দৰৱ চৰৱ মাৰি ক্লিয়াৰ কৰি দিওঁ তেতিয়া মানে যিটো মানে গড়ালত গোন্ধ আহে ন দুৰ্গন্ধ আহে চাফচিকুণ নকৰিলে যে চাফচিকুণ মানে কৰাটো আমাৰ কাৰণে ভাল মানে সেই যদি আমি চাফচিকুণ নকৰোঁ ন সময়মতে ডিচিপ্লিনৰ সহায়ত মানে চাফচিকুণ কৰি থাকিলে মানে ৰাতিপুৱা চাৰিটামান বজাত কৰি দিলোঁ চাফচিকুণ আকৌ হাঁহ কুকুৱা এটা দুটামান বজাত দানা চানা দিয়াৰ পিছত আকৌ চাফা কৰি দিলোঁ তাৰপৰা আকৌ তিনি চাৰিটামান বজাত গধূলি যেতিয়া সোমাই সোমোৱা আগত যদি ঝাৰু চাৰু মাৰি চাফাচিকুণ কৰি দিওঁ তেতিয়া মানে আমি মানুহলৈ আমাৰ যিটো হাঁহ কুকাৰামানৰপৰা যিটো বেমাৰ আজাৰ বা বীজাণু আহিব লাগে আমালৈ মানে সেইটো নাহে সাধাৰণতে মানে চাফচিকুণ কৰাটো আমাৰ ভেকচিন দিয়াটো মানে এই নিয়ম ভেকচিন মানে তিতাকন চিতাকণ যিবিলাক মানে আমাৰ কুকুৰাক এতিয়া দৰৱ খুৱাবলৈ আহিলে পলিঅ' চিষ্টেমত আহে ন খুৱাব লাগে ইঞ্জিন যিটো দৰৱ দিব লাগে মানে যিহেতু মানে দি থাকিব লাগে

আমাৰ এতিয়া ব্ৰইলাৰ ফাৰ্ম আছে দেখিছোঁ ওচৰতে ময়ো আগতে সৰু সুৰাকৈ এনেই ব্ৰইলাৰ পুহিছিলোঁ নোপোহা নহয় বেছি নহয় এশটা পোহোঁ এশটাত মানে অলপ প্ৰেক্টিকেলি মানে কি ৰাতিপুৱা মই প্ৰায় চাৰিটামান বজাত উঠি যাওঁ চাৰিটামান বজাত উঠি মানে প্ৰথমে পূৰা ব্ৰইলাৰ যিটো মানে দানা চানা খালে পৰিলে লেতেৰা হ'ল তেওঁলোকে পাইখানা কৰিলে যিটো মানে সেইটো পূৰা ক্লিন কৰোঁ মানে ঝাৰু চাৰু মাৰি মেলি পানী চানী দি মেলি পূৰা ক্লিন কৰি ক্লিন কৰি লৈ পূৰা চাফচিকুণ কৰি লৈ ব্লিচিং শ্লিচিং দি মেলি মেডিচাইন চেডিচাইন দি মেলি পূৰা ক্লিন কৰি একবাৰ শুকাবলৈ দিওঁ মানে পূৰা শুকোৱাৰ পিছত তেওঁলোকক চাইড কৰি দিওঁ আকৌ তেওঁলোক সোমায় তাৰপিছত দানা চানা খাবলৈ দিওঁ আকৌ তেওঁলোকক চাইড কৰি চাফা তাফা কৰি মানে পূৰা তাৰপৰা স্প্ৰে মাৰি দিওঁ মানে অলপ আৰু ব্ৰইলাৰ সাধাৰণতে বেছি দুৰ্গন্ধ ল'ব নোৱাৰে ন তেওঁলোকক মৰি যায় মানে সেইকাৰণে পাতলকৈ মাৰোঁ পাতলকৈ মাৰি মেলি চাফচিকুণ কৰি থওঁ চাফচিকুণ কৰি মেলি পূৰা ভৰাওঁ তেনেকৈ মানে যদি আমি বস্তুটো চাফচিকুণতাত ৰাখোঁ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি যদি ৰাখোঁ নিয়মিতভাৱে মেডিচাইনবিলাক দি থাকোঁ সময়মতে যদি মেডিচাইনবিলাক দিওঁ তিতাকণবিলাক যে দিওঁ সেই দি থাকিলে মানে আমাৰ যিটো মানুহলৈ যিটো বেমাৰ আহিব লাগে বা তেওঁলোকৰ হাঁহ কুকাৰৰপৰা যিটো মানে বীজাণু আমাৰ মানুহৰ দেহলৈ মানে আহি ইনফেকশ্যন কৰিব পাৰে ন সেই বীজাণুটো মানে নহয় যদি নিয়মানুৱৰ্তিতাভাৱে যদি মেডিচাইন মাৰি থকা হয় বা মেডিচাইন ইউজ কৰি থকা হয় তেতিয়া মানে আমাৰ মানুহলৈ বীজাণুটো বিয়পাটো সম্ভৱ নহয় মানে আমিও বাচি থাকিম মানে আৰু তেওঁ হাঁহ কুকুৰাবিলাকোবিলাক মানে সুস্বাস্থ্য হৈ থাকিব আমি